আমাৰ কামৰূপ মহানগৰৰ যিবিলাক পৰিৱহণ ব্যৱস্থা সেইটো আচলতে খুবেই ভাল কাৰণ ইয়াতে আমি স্থানীয়ভাৱে ঘূৰি মানে গুৱাহাটীৰ ভিতৰত বা কামৰূপ মেট্ৰ'ৰ ভিতৰত আমি ঘূৰাৰ কাৰণে আমাৰ ইয়াতে অটো ৰিক্সা আছে কেব আছে বিভিন্ন ধৰণৰ উবেৰ অটো ৰিক্সা এইবিলাক বা ইলেক্ট্ৰিক অটো এইবিলাক আছে ইয়াতে আছে চিটি বাছ আছে আমাৰ মহানগৰৰ ভিতৰতে এঠাইৰ পৰা আনঠাইলৈ যোৱা কাৰণে গতিকে ইয়াৰে ভিতৰৰ যিখিনি আমাৰ অহা যোৱাৰ ব্যৱস্থা সেইখিনিতো আছে তাৰোপৰি আমাৰ মহানগৰৰ পৰা বিশেষকৈ আমাৰ ৰেলৱে ব্যৱস্থাতো ৰেলৱে যিটো আমাৰ পৰিৱহণ ব্যৱস্থা সেইটো খুব ভাল আমাৰ পল্টন বজাৰৰ মেইন অফিচ বা এই মেইন ষ্টেচন বা কামাখ্যা ষ্টেচন ইয়াৰ পৰা দেশৰ বিভিন্ন ঠাইলৈ আমি যাতায়ত ব্যৱস্থাটো কৰিব পাৰো ৰেলেৰে তদুপৰি আমাৰ বাছৰ ব্যৱস্থাটো আছে বাছৰ ব্যৱস্থাটো কি আমাৰ আই এছ বি তি আছে বিশষকৈ অসম বা অসমৰ বাহিৰতো দূৰণীবতীয়া বাছবিলাক আমাৰ আই এছ বি তিৰ পৰা ধুনীয়াকে অহা যোৱা কৰে তদুপৰি ইয়াতে আমাৰ ইয়াৰ যিটো আমাৰ এৰোপ্লেন মানে বিমানসেৱা বিমানসেৱাটোও আমাৰ ধুনীয়াকে আমাৰ এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আছে গুৱাহাটী মেট্ৰ'ৰ আণ্ডাৰত গতিকে ইয়াৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইলৈ আমাৰ এই ইয়াৰ যাতায়ত ব্যৱস্থাটো ধুনীয়াকে কৰিব পাৰি আকৌ গুৱাহাটীৰ ভিতৰৰ বা বেলেগৰ পৰাও এই আমাৰ বিমানবন্দৰলৈ ধুনীয়াকে আমাৰ যাতায়ত ব্যৱস্থাটো সুচল হৈ আছে